সৰু ল'ৰা ছোৱালীবোৰে আজৰি সময়খিনিত মনোৰঞ্জনৰ বাবে খেলা ধূলা কৰি ভাল পায় বিশেষকৈ আজিকালিতো সৰু ল'ৰা ছোৱালীবোৰে ৰিল্ছ ৰিল্ছ কৰি ভাল পায় বা পাবজি ফ্ৰী ফায়াৰ আদিও খেলায় তাৰ আৰু লুডু খেলি ভাল পায় বা কাবাডী ক্ৰিকেট আদিও খেলে আৰু আজিকালিতো সকলোৱে মোবাইলৰ যুগত বেছিখিনিয়ে মোবাইলতে সকলো গেম পায় যিহেতু তাতে খেলি সময়বোৰ পাৰ কৰে লুডু আজিকালি অনলাইন খেলিব পাৰি কেৰম যিকোনো খেলেই হওক আজিকালি অনলাইনত সকলো সহজতে উপলব্ধ